হয় মই গান শুনি ভাল পাওঁ কাৰণ মোৰ দেউতাই সৰুৰে পৰা গানৰ অভ্যাসটো কৰাই দিছিল দেউতাই মোৰ সৰুৰে পৰা ডক্টৰ ভূপেন হাজৰিকাৰ খগেন মহন্তৰ আদিৰ গানসমূহ ৰেডিঅ'ৰ দ্বাৰা শুনিছিল যি মই সৰু আছিলোঁ তেতিয়াৰ পৰা মই গান শুনাৰ প্ৰতি প্ৰতিভা বাঢ়ি গৈছিল যে মই গান শুনি ভাল পাওঁ তেনেকুৱা এটা মোৰ লাগিছিল কাৰণ দেউতাই মোৰ সৰুৰ পৰা গান শুনে একেৰাহে ৰেডিঅ'ৰ দ্বাৰা তাৰ পৰা শুনি শুনি বৰ্তমান যুগলেকে ডক্টৰ ভূপেন হাজৰিকাৰ গানসমূহ সকলোবোৰ খগেন মহন্তৰ গানসমূহ আদিবোৰ ভাল লাগে আৰু স্থানীয় আকৌ তেনেদৰে ক'বলৈ গ'লে এই বৰ্তমানো চলি থকা জুবিনদাৰ গান শুনোঁ জুবিনদাৰ সকলোবোৰ গান ভাল লাগে তেনেদৰে আৰু গায়ক গায়িকা আছে আমাৰ স্থানীয় নীল আকাশ কুসুম কৈলাশ প্ৰিয়ংকা ভৰালী দিপলিনা ডেকা আৰু পাপন মহন্ত আদিৰ সকলো গান ভাল লাগে জুবলী জুবলীৰ যিখিনি যিটো গান মধু দানৱ দানৱ সেই গানটো মোৰ প্ৰিয় হয় তেওঁৰ সেই গানটো শুনি মোৰ ভাল লাগে মনত জুবিনদাৰ সকলোবোৰ গান মোৰ প্ৰিয় হয় কাৰণ তেওঁ লোকগীতৰ পৰা সকলো কৰি ঘোষা হৰিনামৰ পৰা আদি কৰি দুখ সুখ সকলোবোৰ গানৰ মোৰ সুৰ ভাল লাগে ডক্টৰ ভূপেন হাজৰিকাৰ পুৰণা গীতবোৰ ভাল লাগে তেওঁৰ এতিয়া মৃত্যুৰ দিনবোৰ পাৰ হৈ যোৱাৰ পাছতো সেই গানবোৰ মোৰ বাবে প্ৰিয় হৈ আছে আজিও পাপন মহন্তৰ গানবোৰ বৰ্তমান চলি আছে এই বৰ্তমানৰ গানবোৰ প্ৰিয় হয় তেওঁ আমাৰ পাপন মহন্ত স্থানীয় গায়ক হৈও আমাৰ বলিউদৰ বাবে হিন্দীৰ জগতত স্থান পাইছে তেওঁ গান গাবৰ বাবে তেওঁকো মোৰ প্ৰিয় হয় তেওঁ মোৰ গানবোৰ সকলো দুইধৰণৰ হিন্দী হওঁক অসমীয়া হওঁক দুই ধৰণৰ গান মোৰ বাবে ভাল লাগে কাৰণ তেওঁ আমাৰ স্থানীয় গায়ক হয় লেকিন তেওঁ তাতো ছান্স পাবৰ বাবে আমাৰ আৰু ভাল লাগে তেনেদৰে আৰু আমাৰ বহুতো স্থানীয় গায়ক গায়িকা আছে মণ্টূমনি আদিৰ দৰে বহুতো গায়ক আছে তেওঁলোকৰ সকলোবোৰ প্ৰিয় গানবোৰ প্ৰিয় মোৰ বাবে কাৰণ কিয় মই গান শুনি ভাল পাওঁ মই গান শুনোতে আনৰ অশান্তি নোহোৱাকৈ আনৰ অশান্তি নোহোৱাকৈ মই মোৰ হেডফোন ব্যৱহাৰ কৰি মই গান শুনো কাৰণ আনৰ প্ৰব্লেম নহওঁক আনৰ পঢ়া শুনাৰ ডিষ্টাৰ্ব নহওঁক আনৰ আনে মই যিটো গান ভাল পাওঁ আনে সেইটো গান ভাল নাপাবও পাৰে সেইবাবে সেই অশান্তিৰ সৃষ্টি নহ'বৰ বাবে মই হেডফোন ব্যৱহাৰ কৰোঁ হেডফোনৰ দ্বাৰা মই গান শুনো স্পীকাৰ দ্বাৰা হয় কেতিয়াবা মই ডাঙৰ ডি জে স্পীকাৰ হয় লগাওঁ বিহু হওক ফাংচন হওক বিয়া হওক লগোৱা হয় তেতিয়াও মোৰ প্ৰিয় গানবোৰ লগোৱা হয় তেনেধৰণে তেনেধৰণৰ ক'বলৈ গ'লে আচুৰ্য বৰপাত্ৰৰ এই বৰ্তমান গান এটা যিটো গান আমাৰ এতিয়া পপুলাৰিটী হৈ আছে ৰামচন্দ্ৰ আহিছে সেই গানটো ভাল লাগে বৰ্তমান বিয়াৰ প্ৰত্যেকখন বিয়াত সেই গানটো ব্যৱহাৰ কৰা হয় গানৰ ওপৰত ক'বলৈ গ'লে আচুৰ্য বৰপাত্ৰৰ প্ৰত্যেকটো প্ৰত্যেকখন বিয়াৰ জগতত ব্যৱহাৰ কৰা হয় স্পীকাৰ লগাই বিহু মনোৰ পাৰ্টি হওক কিবা হওক তেতিয়া ডি জে বা স্পীকাৰ লগাইয়ো গান শুনা হয় নহ'লে মই প্ৰায়ভাগ অকলেই হেডফোনৰ ব্যৱহাৰ কৰি গান শুনো তাকে মোৰ প্ৰিয় গায়কৰ ভিতৰত সকলোবোৰ মোৰ স্থানীয় গায়কেই ভাল লাগে কাৰণ প্ৰত্যেকৰ গানবোৰ মোৰ ভাল লাগে প্ৰিয় হয় প্ৰত্যেকৰ গান শুনো মোৰ মই সেইবাবে মোৰ প্ৰিয় সব সকলোবোৰ ইমানখিনিয়ে মোৰ আছিল ভালপোৱাৰ বিষয়ে তেওঁলোকৰ ওপৰত এতিয়াও সেই ভালপোৱা আছে চিৰ ভৱিষ্যতত থাকি যাব সেই ভালপোৱাখিনি কাৰণ গানৰ কেতিয়াও সুৰ শেষ নহয় কথা এষাৰ আছে তেনেদৰে মোৰ গানবোৰো জীৱনৰ বাবে শেষ নহয় গান মোৰ এই ছায়া যেন লেকিন গান থাকি যাব ভাল লাগে সেইকাৰণে মৰাৰ সময়লৈকে থাকি যাব সেই গানখিনি মোৰ প্ৰিয় আৰু ভৱিষ্যতলৈও থাকি যাব বুলি আশা কৰোঁ